যেতিয়া মই কোনো এটা খাদ্য বা আন যিকোনো অৰ্ডাৰ কৰিবলৈ মই চাম তেতিয়া মই প্ৰথম চাম যে সেই বস্তুটোৰ লগত কিবা ৰেহাই কুপন উপলব্ধ হৈ আছে নেকি যেতিয়া মই এপ্চত চাম আৰু ওৱেবচাইটটো খুলিম তাত মোৰ ৰেহাই কুপন উপলব্ধ আছেনি মোৰ লগত সেইটো মই চাম আৰু যেতিয়া মোৰ লগত দেখিম যে ৰেহাই মূল্যত মই কিবা এটা বস্তু কিনিব পাৰিছোঁ তেতিয়া মই সেই বস্তুটো অৰ্ডাৰ দিম অন্যথা মই তাৰপৰা বেক হৈ বেলেগ কিবা অৰ্ডাৰৰ ফাললৈ গতি কৰিম